হেল্ল' অঁ কোৱা হয় নেকি এনেই তুমি ডক্টৰক দেখুওৱা নাই অঁ এতিয়া বিষটো কোন কোন ক'ত বুলি ক'লা হাঁতৰ গাঁঠিত দুখ পাইছা তুমি হেৰি কৰিব পাৰা এই এতিয়া ওদালগুৰি চিভিলতে বহে এজন ডক্টৰ দৈমাৰি বুলি তেওঁক দেখুৱাই চাব পাৰা এবাৰ বিষৰ বিষৰ টেবলেট খা খাব লাগিব তুমি বিষৰ টেবলেট আজিকালিতো মালিচ নিদিয়ে মালিচ দিব নিদিয়ে অঁ গৰ গৰম পানী ঢালিব পাৰিবা হয় গৰম পানী দিব পাৰিবা এতিয়া ভাল ভাল কৰাই লোৱা আজিকালিতো এনেই বিশেষ হেৰি নকৰে ডক্টৰক দেখুৱাই ল'ব লাগে

তুমি চাবাচোন অলপ গৰম পানী দি থৈ চোৱা এই নহ'লে তুমি অঁ গৰম পানী ঢালিবা নহ'লে তুমি ডক্টৰক দেখুৱাই ল'বা ডক্তৰটো ডক্টৰৰ ফোন নাম্বাৰ মোৰ তাত মই লৈ তোমাক দিম দিয়া পিছত অঁ ভাল ভাল ডক্তৰজন ভাল দৈমাৰি বুলি ভালে ডক্তৰ তেওঁক দেখুৱাই ল'বা ঔষধ পায় ঔষধটো পোৱা যায় এই কিছুমান কিনিব লাগে আমাৰ হেৰিত চেম্বাৰত নাথাকিলে কিছুমান কিনিব লগা হয় আৰু

আমাৰ ষ্টকত নাথাকে নহ্ তেতিয়া কিনিবলগীয়া হয় অঁ তোমাৰ বেছি বিষ হৈছে যদি হাতৰ বেছি হেৰি হৈছে ফুলিছে নেকি তোমাৰ হাত অঁ ফুলিছে যদি তুমি এক্সৰে কৰিব দিব এক্সৰে কৰি চাব দিব মই আছোঁ তুমি আহি যাবা মোৰ আহি আহি মোৰ তাত অঁ যোৱাৰ অহাৰ আগত মোৰ তাতে ফোন মাৰিলে হ'ল তুমি অঁ অঁ হ'ব এইটো নম্বাৰতে কৰিলে পাবা মোৰ ৰাতিপুৱা মোৰ নটাত ডিউটি আছে নটাৰ পৰা ডিউটি ডক্তৰ দছটামানত পাবা দছটামানত ৰাতিপুৱা হেৰি টিকট ল'ব লাগিব অঁ নাই লৈ থোৱা ক'ত হ'ব তুমি আহিবা আহিলে দিব

নাই আহি ল'ব পাৰিবা ভিৰ নাথাকে নহয় অঁ চাও মই তোমাৰ নামটো কি আছিল অঁ অঁ অঁ চয়নিকা নহ্ চয়নিকা দা কি লিখা দাস অঁ হ'ব দিয়া মই বাৰু হেৰি কৰিম থ'ম দিয়া অঁ অঁ হ'ব হ'ব দিয়া তুমি আহি যাবা অঁ হ'ব দিয়া

অঁ দিয়া দিয়া